হয় অ অ ঠিকে এতিয়াতো আৰু স্কুলো বন্ধ ল'ৰা ছোৱালীবোৰৰ নহয় জানো এতিয়া ঘৰতেনে কি

অ অ অ তাকে বোলো আৰু আৰু এগৰাকীকো কৈছোঁ কথাটো অ আৰু দুগৰাকী যাব চাৰিগৰাকী হ'লে ভাল হ'ব আৰু গৈয়ো ভাল লাগিব হয় নহয় বাৰু আমি বহুতদিন যোৱাও নাই ঠিক আছে মই খবৰটো দিম বাৰু কোনদিনা যাওঁ এ এই সপ্তাহতে যাম চাগৈ

ঠিক আছে অ